আমাৰ অঞ্চলৰ স্থানীয় লোকগীত বুলি ক'লে সৰ্ব সাধাৰণতে বিহুৰ পৰাই আৰম্ভ কৰিব পাৰি বিহু আমাৰ সকলোতকৈ জনপ্ৰিয় লোকগীতত ধৰিব পৰা যায় তাৰোপৰিও বিহুসুৰীয়া গীত কিছুমান বেলেগকৈ থাকে তাৰ লগতে আপোনাৰ গৰখীয়া গীত থাকে আৰু আইনাম যি আইসকলে দিহানাম লয় দিহানাম ক'ব পাৰি তাৰোপৰি নিচুকনি গীতক ক'ব পাৰি নিচুকনি গীত যি আই মাতৃসকলে শিশুক শুৱাওতে ব্যৱহাৰ কৰে তাৰপৰা আকৌ জিকিৰ ব্যৱহাৰ হয় জিকিৰো আপোনাৰ উল্লেখ আছে লোকগীতত তাৰপিছত আপোনাৰ লোকগীত বুলি ক'লে মুঠতে আপোনাৰ এই সকলো এইবিলাক গীতেই আমি আমাৰ অঞ্চলত চলে বুলি ক'ব পাৰোঁ